পাঁচ নয় দুহেজাৰ বাৰ দুই তিনি দুহেজাৰ তেৰ সাত আঠ দুহাজাৰ বাইছ আঠ পাঁচ দুহাজাৰ তেইছ নয় সাত দুহাজাৰ পোন্ধৰ